হয় আমাৰ ইয়াত বানপানী হয় কাৰণ বাৰিষা বানপানী আমাৰ ইয়াত আহে তাকে আগতে পানীটো যদি আগত আহে তেতিয়া আমাৰ কিছুমান সুবিধা হয় যেনে আগত পানীটো আহিলে আমাৰ মাটিত সাৰ পৰে আমাৰ সাৰ পৰিলে মাটিখিনি ৰোৱা হয় ৰুলে ধান ভাল হয় যদি পিছত আহে সেই ধানখিনি পানীয়ে মাৰি নিয়ে আৰু আমাৰ ইয়াত সকলো মানুহ কৃষকৰ লগতে জড়িত কাৰণ খেতিপথাৰ নকৰিলে আমাৰ উপায় নাই আৰু গৰু ছাগলী ম'হ এইখিনি পোহিয়ে জীৱন যাপন কৰি আছে সেইখিনিৰ কাৰণেও অলপ অসুবিধা হয় পানীটো দেৰিকৈ আহিলে কাৰণ আগতে পানী আহিলে বামৰ যিখিনি মাটি থাকে সেই মাটিখিনিত গৰু ম'হ ছাগলী চৰাব পৰা হয় তেতিয়া পানীটো গুচি গ'লে আমাৰ আপত্তি উপকাৰ নহয় অপকাৰ নহয় মানে উপকাৰে হয় যদি শেষত আহে তেতিয়া আমাৰ অপকাৰ হয় কাৰণ সেই মাটিখিনি ৰোৱাৰ পাছত আমাৰ গৰু ম'হ ছাগলী চৰাবলৈ জেগা নাইকিয়া হয় তেতিয়া বান্ধত পৰা হয় আৰু বান্ধত পৰাৰ লগে লগে তাহাঁতক ঘাঁহ চাহ যোগান ধৰিব লাগে আৰু আমাৰ দ অঞ্চলৰ যিখিনি মানুহ আছে ঘৰ দুৱাৰ সোমাই পানী সোমাই যায় পানী সোমোৱাৰ লগে লগে শিবিৰত থাকিব লাগে শিবিৰত থকাৰ লগে লগে চৰকাৰে আহি ৰেচন আমাক যোগান ধৰে আৰু সেইটো অনুপাতত গৰু ছাগলী ম'হকো দৰবৰ দিয়েহি আহি পিছত আগতীয়া আৰু পিছতীয়া আগত আহিলে আমাৰ সুবিধা হয় আৰু পিছত আহিলে আমাৰ বহুত অসুবিধাৰ আমি উপনীত হ'বলগীয়া হয়